অঁ হেল্ল' হয় হয় মই তুুলতুলীয়ে কৈছোঁ আপুনি কোনে কৈছে অঁ কৰিছিলোঁ আপুনি কোনে কৈছে অঁ অঁ মই কৰিছিলোঁ আৰু অঁ মই ঘৰতে অঁ এতিয়া ঘৰতে আছোঁ কামৰ পৰা আহিলোঁ হয় অঁ হেৰি পইচাটো কিমান দিব বাৰু অঁ দিনটো দিন আপোনাক আকৌ কোনটো লাগে দিনটোৱে কৰিব লাগিব কাঁহী বাতি চাহি বাতি ধুব লাগিব নেকি কি কি কাম কি কি কাম কৰিব লাগিব বাৰু কি কি কাম কৰিব লাগিব বাৰু হয় কাপোৰ কান কাপোৰ কানিও ধুব লাগিব অঁ অঁ নহয় নহয় এনেই মই বাৰু বৰুৱানী বাইদেউহঁতৰ ঘৰত কৰোঁতে অকলে বা বাচন ধোৱা আৰু কাম হেৰি ভাত বনোৱাত মই দছ হেজাৰে লৈছিলোঁ এতিয়াতো আপোনাৰ কাম বেছি আছে আপুনি মোক ওঠৰ হাজাৰমান দিব লাগিব তেহে যাব পাৰিম দেই

অঁ নোৱাৰিম নোৱাৰিম একদম নোৱাৰিম আপোনাৰ হেৰি চাৰিটা বজালৈকে কৰিবলৈ দিছিলে চাৰিটা বজালৈকে কৰিব লাগিব কাঁহী বাতি ধুব লাগিব ঘৰ সাৰিব লাগিব আকৌ মোচা মেলা কৰিব লাগিব আপোনাৰ মানে গম পাইছো আপুনি চাৰিটা বজালৈকে কৰিবলৈ কৈছে যেতিয়া নেকি আপুনি মোক দিনটোৱে সকলো কামেই কৰিব লাগিব আকৌ এই ভাত পানীও ৰন্ধা বঢ়া কৰিব লাগিব নেকি অঁ অঁ তেনেহ'লেতো ৰন্ধা বঢ়া কৰিব লাগিব যদি আৰু বেছিকৈ লাগিব দেই

ওঠৰশ নহয় ওঠৰ হাজাৰ অঁ মোৰ হেৰি বৰুৱাণী হয় অঁ আপোনাৰ তেতিয়া চাৰিটা বজালৈকে যাব লাগিব তেনেহ'লে আপুনি ৰন্ধা বঢ়াটো কৰিবলৈ কৈছে যে তেনেহ'লে মোকতো আপুনি বাইছ হেজাৰ লাগিব আৰু ৰন্ধা বঢ়াটো কৰি দিনটো কাৰণে মই যে তাৰ তলত একদম নোৱাৰিম মই গগৈ দা তাত এতিয়া মোক মাতি আছে মই এতিয়া তালৈকে চাব লাগিব নহ'লে

অঁ অঁ আপোনাৰ এতিয়া আপুনি এতিয়া বিচনাতেনে আপুনি অঁ অঁ তেনেহ'লে আপুনি যদি মোক বাইছ হেজাৰত যদি কথা পাতে এ তেনেহ'লে মই কাইলৈ কাইলৈ খবৰ এটা কৰিব পাৰিম নহ'লে মই যে একদম নোৱাৰিম দেই

অঁ অঁ এই আপুনি মোক এতিয়া কিমান দিম বুলি ক'লে হেৰি ওঠৰ বাৰ ওঠৰ হেজাৰ অঁ বাইছ হেজাৰ খুজিছোঁ তেনেহ'লে ৰন্ধা বঢ়াটো কৰিব লাগিব নহ্ অঁ অঁ হ'ব তেনেহ'লে দিয়ক